যাতয়াতৰ ক্ষেত্ৰত আগতে মানে টিকট বুক কৰাৰ ক্ষেত্ৰত বহুত মানে অসুবিধাৰ সৃষ্টি হৈছিল মানে যেনেকুৱা আমাৰ ৰেল কি কয় ৰেলৰ টিকট কাটিবলৈ লাইন দিনটো লাইন ধৰি থাকিবলগা হৈছিল আৰু মানে ক'ৰবালৈ মানে দূৰলৈ যাবলগা থাকিলে বহুতদিন আগতে টিক টিকটটো বুকে বুক কৰিবলগা হৈছিল মানে কিন্তু এতিয়া সেইবিলাকৰ ক্ষেত্ৰত আমাৰ প্ৰযুক্তিবিদ্যা ওলাই মানে বহুতখিনি মানে সহায় কৰিছে আমি এতিয়া ঘৰতে থাকি মোবাইলেৰে আমি এপ ব্যৱহাৰ কৰি সেই মানে টিকটবিলাক মানে বুক কৰিব পাৰোঁ গতিকে এই প্ৰযুক্তিবিদ্যাই আমাক বহুত ধৰণে মানে সহায় কৰিছে আৰু আজিকালি যি যিহেতু হোটেলবিলাক বুক কৰি কৰিবলগা থাকিলেও এপ ব্যৱহাৰ কৰি আমি ঘৰৰ পৰাই মানে বুক কৰিব পাৰোঁ তেনেকুৱাকৈ আজিকালি গুগুল মেপৰ দ্বাৰাও মানে বহুতখিনি মানে জেগাত চিনি নাপালেও আমি যাব পাৰোঁ তেনেকুৱাকৈ প্ৰযুক্তিবিদ্যাই আমাক বহুত হেল্প কৰিছে মই কেতিয়াবা মানে বাহিৰলৈ কৰবালৈ অচি অচিনাকী জেগাত যাবলগা হ'লে বা গুৱাহাটীলৈ যাব লগা হ'লে মই নিজে গুগুল মেপ ব্যৱহাৰ কৰি মই যাওঁ তেনেকুৱা গতিকে প্ৰযুক্তিবিদ্যাই আমাক বহুতখিনি মানে হেল্প কৰিছে যিকোনো ক্ষেত্ৰতে হওঁক প্ৰযুক্তিবিদ্যাই বহুত বেছি হেল্প কৰিছে